মোৰ অঞ্চলত আৰম্ভ কৰিব পৰা নতুন ব্যৱসায়সমূহ হৈছে ব্ৰইলাৰ ফাৰ্ম খোলা হাঁহ কুকুৰা পালন কৰা কাপোৰ বোৱা কিয়নো মোৰ বজাৰখন যিহেতু ওচৰতে আছে তেনেতে মোৰ বিশেষ অসুবিধা দূৰলৈ গৈ মোৰ মোৰ সেই ব্যৱসায় যেনেকৈ কাপোৰ বৈ মোৰ যেনেকৈ মই বিক্ৰী কৰিবলৈ বিক্ৰী কৰিব লাগিব সেই কাপোৰ যিহেতু বিক্ৰী কৰিবলৈ এখন বজাৰ লাগিব সেই বজাৰ যিহেতু মোৰ ওচৰতে আছে তেনেস্থলত মই মোৰ সেই কাপোৰ মই ধুনীয়াকৈ মই মোৰ বিক্ৰী কৰি মই মোৰ ব্যৱসায় টি আৰম্ভ কৰিব পাৰোঁ হাঁহ কুকুৰা পুহি মই মোৰ ব্যৱসায় টি তেনেকৈ আৰম্ভ কৰিব পাৰোঁ যেনেকৈ ব্ৰইলাৰ ব্ৰইলাৰ নি পেলাই বজাৰে বজাৰে দি দোকানে দোকানে দি তেনে তেনেকৈ বা লোকেল কুকুৰা পুহি তাৰপৰা কুকুৰা বিক্ৰী কৰি বা কণী উৎপাদন কৰি সেই কণী বজাৰত দি মই মোৰ ব্যৱসায় আৰম্ভ কৰি পাৰোঁ হাঁহ পুহি সেই হাঁহ যেন মই যেনেকৈ বজাৰত দি মই মোৰ ব্যৱসায় তেনেকৈ আৰম্ভ কৰিব পাৰোঁ

যদি যদি মই ব্যৱসায়টো আৰম্ভ কৰিব বিচাৰোঁ তেন্তে সেই ব্যৱসায়টি হ'ব যে কাপোৰ বোৱা যিহেতু মই এগৰাকী শিপিনী তে দুই তিনিগৰাকী গাঁৱৰ মহিলাক লগত লগ লাগি যিহেতু কাপোৰ বৈ মোৰ বজাৰ বজাৰে দি বিক্ৰী কৰি ঘৰতে বিক্ৰী কৰি মই মোৰ ব্যৱসায় তেনেকৈ মই আৰম্ভ কৰিব পাৰোঁ আজিকালি যিহেতু বোৱা কাপোৰ বিশেষভাৱে বিচাৰে বিহু বিহুত হওক অসমীয়া গামোচা যিহেতু হেৰাই গৈছে তাৰ মাজতো যদি মই অসমীয়া গামোচা বৈ মই বিক্ৰী কৰিব পাৰোঁ তেনেকৈ মোৰ ব্যৱসায় সুচাৰুৰূপে মই চলাই নিব পাৰিম অসমীয়া মেখেলা চাদৰ সেইবাবে মই মোৰ কাপোৰ বোৱা কাপোৰ বৈ ব্যৱসায় ব্যৱসায় কৰাটিয়ে মই মোৰ বিশেষভাৱে মই